হেল্ল' দাদা অঁ আমি কাইলৈ গুৱাহাটী যাব বিচাৰিছোঁ আপুনি যোৱাবাৰতো আপোনাৰ গাড়ীতে গলোঁ আমি গুৱাহাটী গৈছিলোঁ এইবাৰো যাব এইবাৰো আমাৰ ফেমেলি যাম এই এইবাৰ আমি যোৱাবাৰতো আমি কামেখ্যাতো গ'লোঁ আৰু আপুনি আপোনাক আমাক ভালকৈ নিলে আপোনাৰ ছাৰ্ভিছো ভাল পালোঁ আৰু পইচা পাতিও ভালকৈ মিলাই ল'লে আপুনি এইবাৰো আমি শ্ৱিলঙলৈ যাম বুলি ভাবিছোঁ এবাৰ দুজন মানুহ বেছি হ'ব আৰু মোৰ হাছবেণ্ড যাম ল'ৰা ছোৱালীকেইটা যাব গতিকে এইবাৰো আপুনি যাতে আমাক ভালকৈ লৈ যায় আৰু পইচা পাতি মিলাই ল'ব আৰু আৰু আপুনি কিন্তু সোনকালে আহিব ৰাতিপুৱা সোনকালে আহিব আৰু পইচা পাতি তেনেকৈ মিলাই ল'ব আৰু